মোৰ পৰিয়ালত মোৰ মা দেউতা মই আৰু মোৰ ভাইটি আছে মোৰ দেউতা পেছাত এজন ব্যৱসায়ী হয় সৰুৰ পৰাই আমাক তেওঁলোকে খুব কষ্টৰে আৰু খুব মৰমত ডাঙৰ দীঘল কৰিছে দেউতা সংগীতৰ লগতো জড়িত মোৰ মা ঘৰত আমাক সকলোকে চোৱা মেলা কৰে মোৰ দেউতা এজন আদৰ্শৱান ব্যক্তি হয় আৰু লগতে মোৰ বন্ধুবৰ্গ বুলিবলৈ মোৰ যথেষ্ট বন্ধুবৰ্গ আছে আৰু তাৰে ভিতৰত মই উল্লেখ কৰিবলগীয়া বন্ধুবৰ্গৰ নাম কৌশিক তাৰা

শ্যামানুজ স্বস্তী তাহাঁতি তাহাঁতৰ পৰা মই বহুতে কথা শিকিবলৈ পাওঁ আমি সকলো কথা ইটোৱে সিটোৰ লগত

আমি শ্বেয়াৰ কৰোঁ আমি সকলো কথা আমি ইটো সিটোৰ লগত আলোচনা কৰোঁ আৰু আমি সকলো মিলা প্ৰিতীৰে থাকোঁ বন্ধুবৰ্গ

আমাৰ আমি সকলোৱে ইটো সিটোৰ কথা সদায় নতুন নতুন কথা শিকিবলৈ পাওঁ পাৰোঁ আমি বিপদত সহায় কৰোঁ ইটোৱে সিটোক ধন্যবাদ